তিনি জানুৱাৰী দুহেজাৰ পাঁচ দুই জুলাই দুহেজাৰ সোতৰ ষোল্ল আগষ্ট দুহেজাৰ একৈছ সাতাইছ ডিচেম্বৰ দুহেজাৰ বিছ ত্ৰিছ চেপ্তেম্বৰ দুহেজাৰ তেইছ